হেল্ল' ঐ কি খবৰ ভালেই ইমান দিনৰ মূৰত লগ পাইছোঁ ক'ত আছা এতিয়া বৰ্তমান ক'ত থাকা তুমি মই এই লখিমপুৰত আছিলোঁ এতিয়া গোগামুখলে আহিলোঁ নহয় হেৰি বিয়া আছিলেনে কাৰণে লগ পালোঁ তোমাৰ বিয়াখনৰ বান্ধৱীজনী কোন হয়নো এতিয়া আমি যে বিয়া খাবলে আহিলোঁ মোৰ ফ্ৰেণ্ড হয় তোমাৰ সেইগৰাকী কোন হয় অঁ লগৰ নেকি অঁ কেনেকে লগ পাইছিলা মানে পঢ়াৰ লগৰ নে কিবা বেলেগকে অঁ হয় নি মোৰ আকৌ স্কুল ফ্ৰেণ্ড যে সেইটো কাৰণে হেৰি তোমাক চিনি নাপাওঁ নহ'লে স্কুলৰ লগৰখিনি গোটেইখিনিকে চিনি পাওঁ তাৰাপা এদিন নহ'লে হেৰি কৰিম ন বিয়া খাই উঠি হে বিছাললে যাবানি অই তুমি লখিমপুৰত থাকা যে মই আকৌ চিনি নোপাওঁ ত তোমালে কণ্টেক্ট কৰি নহ'লে দুইজনী যাম অঁ তুমি ফোন কৰিবা দেই

ভাত পানী মই বনোৱাই নাই আজি তাকে চিন্তা কৰি আছোঁ কিহে খাওঁ জানো মানে বেলেগ পাচলি নাই মাছ মাংস অকণমান খাবলে মন গৈছিলে এতিয়া অনাই নাই ইমান অঁ স্কুল গৈ আছে অঁ যাবা তুমি অঁ ৰ'বাচোন কথা এটা সুধোঁ হেৰি বিছালত কি কিনিবা মোৰ কাপোৰ আছিলে ত কিটছেনৰ বস্তু তাৰপিছত লগতে জোতা চেণ্ডেল তেনেকুৱাবিলাক অলপ চাম বুলি আহিছিলো অলপ কম দামত পায় বুলি শুনিছোঁ অঁ অঁ কি তুমি কি কি কাপোৰ ল'বা কাপ প্লেট গ্লাচ এইবিলাকত ডিছকাউণ্ট দি আছে নেকি অঁ এই কুৰ্টিবিলাক কেনেকুৱা পায় তাত অলপ ভাল কোৱালিটীয়ে পায়নে অঁ কুৰ্টি ল'ম বুলি ভাবিছিলোঁ এই স্কুল যাবলে অঁ তাৰপিছত আৰু এতিয়া যিবিলাক কিবা কিটছেনৰ যিবিলাক বস্তু আছে ডিছবিলাক সেইবিলাক চোন কিছুমান মানুহে বৰ ভাল নহয় বুলি কৈছে তোমালোকে ব্যৱহাৰ কৰি পাইছানি অঁ ময়ো সেই যদি ভাল হয় কেইখনমান আনিম বুলি ভাবিছিলোঁ অফাৰ দি আছে যদি ল'ব লাগিব অঁ তোমাৰ ঘৰত কোন কোন আছে বুলি ক'লা মই পাহৰি থাকিলোঁ নহয় অঁ দাদাই কি কৰি আছে অঁ কোন বিভাগত কৰেনো দাদাই টিছাৰ এলপি নে এমই তেতিয়াহ'লে একে লগৰে হম চাগে মই চিনি নাপাওঁ খালী আগত পোৱা চাগে তোমাৰ মই এতিয়া এলপি স্কুলহে গণিত অসমীয়া ইংৰাজী তেনেকে গোটেইকেইটাই মিলাই মেলি পঢ়াবলগীয়া হয় হয় তুমি লখিমপুৰৰ থাকা তেতিয়া ফোন কৰি দিলে মই যদি টাউনত থাকা তেতিয়া মই তাত নামিব পাৰিম ও অঁ অঁ অঁ ৰ'বা আৰু কথা কেইটামান সুধিবলগীয়া আছে তোমাক হে তোমাক মানে নিজৰ ভন্টী হিচাপে সুধিছোঁ আৰু বেয়া নাপাবা অঁ তোমাৰ কিবা বিয়া বাৰু খবৰ ওলাইছে নি অঁ যদি বিয়া পাতা মাতিবা আকৌ সেই তোমাক মানে মোৰ বিয়াত লগ পাই নিজৰ ভণ্টীৰ নিচিনা লাগিছিল এদিনতে লগ পাই বহুত নিজৰ ভণ্টী নিচিনা লাগিছে ইমান ধুনীয়াকে তুমি ফ্ৰীলি কথাবোৰ কৈছা বেলেগে ইমান ভালকে নকয়ে এদিন লগ পাই হয়নে নহয় বাৰু মা দেউতাহঁত চব ভালে আছে ভালেই এতিয়া বিয়াাৰ কাৰণে তুমি কি কি লৈছিলা ল'লা এতিয়া পিন্ধি থাকাবিলাক গোটেইবিলাকে ল'লানে নে এইবিলাক আগৰ আছিলে নহয় আমি যে এই বিয়াখনৰ কাৰণে তুমি এতিয়া কি কি বস্তু ল'লা

নাই এতিয়া নতুনকে একো নল'লা ও মই মই বিয়া বুলি নতুন কাপোৰ নতুন গহনা চবেই কিনিলোঁ ও সেইদিনাখন তোমাক বৰ ধুনীয়া লাগিছিলে আকৌ বিয়াত ৱেলকাম তোমাৰ মানে মেকআপটো তুমি নিজে কৰিছিলা নে বেলেগে কৰি দিছিলে

মই আকৌ মেকআপ চেকআপ কৰিব নাজানো নহয় মই নিজেই সেই তেনেকে চিম্পুলকে আছোঁ চিম্পুলকে গ'লোঁ আৰু অঁ মোক বেয়া দেখিছিলানি তাৰপা এতিয়া ভাত পানী কিহে বনাব লৈছা মই বনোৱা নাই বুলি কৈছিলোঁ নহয় পাহৰিলা অঁ কিহে কিহে খালা

মোৰ এতিয়া নিৰামিষ বনাম এতিয়া মানে মাংস মাছ খাবলে মন গৈছিলে এতিয়া অনা নহ'ল যে সেইকাৰণে এতিয়া দালি এইটো কি কয় ফ্ৰেন্সবিন আলু ভাজি তেনেকে খাব লাগিব বাকী মাৰ স্বাস্থ্যটো ভালে আছে তুমি গোগামুখলে আহি পাইছা নাই খবৰ ভালেই বৰ্তমান এতিয়া এনেই আছে মোৰ লগতে জব পোৱা নাই এটা লাগি আছিলে হোৱা নাই এনেই থাকে আৰু মোৰ লগতে তুমি এইটো ছাইডে আহিলে মানে মোলে ফোন কৰিবা ও তেতিয়া মানে কি কয় ফুৰিবলে আহিলে মানে আমি ভালকে চিনাকিটো হ'ম ন বিছালতে লগতো পামেই অঁ তাই ভালেই তাই পঢ়ি আছে গুৱাহাটীত নাৰ্চিং এতিয়া ওলাব আৰু এই এইবছৰ তুমি খবৰ কৰিবাচোন কোনোবা মেডিকেলত প'ষ্ট থাকিলে মানে জনাবা তেতিয়া মানে কি হয় এই তাই ওলাই অহাৰ পিছতে যদি চিনাকি থাকে সোমাবলে ভাল হয়

যোৱা দিনা জনাবা তাৰপিছত আৰু কি কয় বাজেটটো কিমান লৈ যাব লাগে ক'বা কাৰণ মোৰ একো ধাৰণা নাই বিছালত বজাৰ কৰা

আগদিনাখনেই

মোক তুমি মই সেই আহিব লাগেনে নে হেৰি গাড়ী পায়

মেজিক চলে ন মোৰ ইয়াৰ পৰা আকৌ লাইন বাছ পায় বাৰু মই খালি হয় মই খালী বিছালত বজাৰ কৰিহে পোৱা নাই সেইকাৰণে তোমাৰ হয় সেইকাৰণে তোমাক ৰিকুৱেষ্ট কৰি আছোঁ বেয়া নাপাবা দেই হ'ব অঁ থেংক ইউ বাই